দুই দুই ঊনৈছশ পঁচান্নবৈ পঁচিছ ছয় ঊনৈছশ চৌৰান্নবৈ এক পাঁচ দুহেজাৰ তেইছ দুই আঠ দুহেজাৰ বাইছ তিনি সাত দুহেজাৰ একৈছ